আপোনাৰ লিখন প্ৰক্ৰিয়াত প্ৰেৰণা ভূমিকা সম্পৰ্কে অলপ ক'বলৈ কোৱাত মই প্ৰথমে কৈছোঁ যে মই প্ৰথম প্ৰেৰণা পাইছিলোঁ মই এখন চৰকাৰী বিদ্যালয়ত প্ৰথমতে যেতিয়া এপইণ্টমেণ্ট পাই জইন কৰিলোঁ তেতিয়া জইন কৰোঁতে ছাত্ৰ ছাত্ৰীসকলৰ লগত মই খুব ধুনীয়াকৈ সুন্দৰভাৱে তেওঁলোকক পঢ়া পাঠদান দি থাকোঁতে কিন্তু এটা ল'ৰাক মই মন কৈছিলোঁ সদায় ল'ৰাটো মানে সদায় স্কুললৈ নাহে স্কুলত কেলে নাহে বুলি মই তেওঁলোকৰ ঘৰলৈ যাওঁতে ইমানেই মই দূৰত আছিলে ল'ৰাটো কাম বনবোৰ নকৰি মানে ঘৰখন চলাব পৰা নাছিলে সি সি মাক দেউতাক বেমাৰত বিচনাত পৰি আছিলে আৰু ল'ৰাটোৱে কমাই মেলি ঘৰখন খুৱাইছিলে তেতিয়া সেই ল'ৰাটোক মই চাবলৈ যাওঁতে গোটেই ৰাস্তাত মই এই মানে মই কেনেকৈ ইমান দূৰৰপৰা এটা অকণমানি ল'ৰা আহি বিদ্যালয়ত পঢ়ি আকৌ তেওঁ বাহিৰত কাম কৰি মাক বপেক মানে কষ্ট কৰি উপাৰ্জন কৰি খুৱাইছিলে সেই সেই কথাটো মোৰ জানি পিনে মই তাৰপৰা প্ৰেৰণা পালোঁ আৰু আৰু মোৰ মানুহজনেও মানে মোৰ লেখা পঢ়াৰ কাৰণে বহুতখিনি তেওঁ মোক মানে আগবঢ়াই নিছিলে সেই সেনেকৈ মই লিখনত মই বহুতখিনি মই প্ৰেৰণা পাইছিলোঁ মই প্ৰথমতে সেই স্কুলত জইন কৰি মই এটা অনুভৱ গল্প এটা মই লিখি এখন কিতাপ উলিয়াইছিলোঁ তেতিয়া দুহেজাৰ তিনি চনত মই সেই গল্পটো মই সকলোৱে মানে ইমানে সুন্দৰভাৱে আঁকোৱালি ল'লে সেই ক্ষেত্ৰৰ কাৰণে মই মই লিখিবলৈ আৰম্ভ কৰিলোঁ আৰু মোৰ লিখ লিখাখিনি মানে ছাত্ৰ ছাত্ৰী বা অন্য কবিসকলেও কবিসকলেও সুন্দৰভাৱে মানে তেওঁলোকে মানে আঁকোৱালি ল'লে আৰু মোৰ অনুভৱ গল্পটোত মই সেই ছাত্ৰজনে কেনেকৈ মাক দেউতাকক কমাই মেলি খুৱাই স্কুলৰপৰা গৈ বেমাৰী মাক দেউতাকক ভাত পানী বনাই খুৱাইছিলে সেই মই প্ৰথম তেওঁ সেই ল'ৰাটিৰ যোগেদিহে মই লিখিবলৈ মই আৰম্ভ কৰিলোঁ আৰু মই এদিন বাৰু মই ল'ৰাটোক স্কুললৈ আহিবলৈ বাধ্য কৰিলোঁ তেওঁ কমাব যাব নিদিলোঁ বা মই এদিনত মই তেওঁ তেওঁক পইচা দি পইচা দি সহায় কৰিলোঁ কিন্তু তেওঁক ইদিনাখন কি কৰিব সেই সেই গতিকে তেওঁ কেনেকৈ মই উপাৰ্জন কৰিব লাগে সেই বিষয়ে মই মানে গোটেই ৰাস্তাটো ভাবি ভাবি মই লিখিবলৈ আৰম্ভ কৰিলোঁ